হেল্ল' হেল্ল' অঁ অঁ বাইদেউ কওক অঁ কওক ও ও অঁ অঁ ঠিক আছে বাইদেউ আপুনি একো টেনচন নল'ব চৰকাৰেতো সময়ৰ সুবিধাটোতো নিজে নিজে যোগাই আছে ন মানুহৰ কথা আছে ন আপুনি একো টেনচন নল'ব আপোনলোকৰ সুবিধাটো নিশ্চয় গ্ৰহণ কৰিব পাৰিব অকমান অসুবিধা হৈছে বাৰু সেইটো অঁ ও অঁ অঁ অঁ আপুনি চিন্তা নকৰিব বাইদেউ আপোনাক যিখিনি সুবিধা বিচাৰিছে আপোনালোকে চব সুবিধা পাব আৰু টাইম লাগিব সুবিধা এইখিনি গ্ৰহণ কৰিবলে আৰু চৰকাৰৰ কথাটো ময়ো জনাই চাম বাৰু ওপৰত যিখিনি ক'ব লগা আছে মই ওপৰত ক'ম বাৰু আপোনালোকে চিন্তা নকৰিব ভৱিষ্যতে মেডিকেললৈ বা চিকিৎসালয়লৈ নাহিম বুলি নেভাবিব আহিব আপোনালোকৰ অপকাৰ নহয় উপকাৰে হ'ব

অঁ অঁ ঠিক আছে অঁ মই যিখিনি পাৰোঁ মই সেইখিনি চেষ্টা কৰিম বাৰু আৰু আপোনালোকেও মানে যে সুবিধা নেপাওঁ বা এই এনেকুৱা মেডিকেল চৰকাৰখন এনেকুৱা সেনেকে নেভাবিব আপোনালোকে সেইটো মানে অঁ চৰকাৰেতো যিখিনি সুবিধা লাগে সা সুবিধা লাগে মানুহক গোটেইখিনি সুবিধাই দিছে কিন্তু মানুহে গ্ৰহণ কৰিব পৰা নাই মানে জনা নাই তাৰ উপৰিও মানে বেলেগ তাত আহি পৰে হ'ব বাইদেউ ঠিক আছে মই ওপৰলে জনাই কেনে আপোনাক খবৰটো কৰিম বাৰু ধন্যবাদ